হেল্ল' অ শৰ্মা দোকানৰ চকীদাৰৰ তাত লাগিছেনে অ মোৰ আপোনাৰ দোকানৰ পৰা কেইটামান বস্তু প্ৰয়োজন হৈছিল অ যেনেকৈ আলু পিয়াঁজ আৰু মিঠাতেল পামনে অ শুনিছোঁ

অ' হয় নেকি অ অ অ অ অ ঠিক আছে অ শ্বেম্পু চাবোনতো চলি আছে নেকি অ অ ঠিক আছে মই তেনে যোৱাকালি গৈ আছোঁ অ অ অ অ অ ঠিক আছে